মোৰ পিতৃ মাতৃ আৰু ককা আইতাৰ শিক্ষা অৰ্হতা বুলি ক'লে ককা আইতাৰ যদি শিক্ষা অৰ্হতাৰ কথা ক'বলৈ যাওঁ তেতিয়াহ'লে আমি ককা আৰু আইতাৰ শিক্ষাৰ অৰ্হতা একেবাৰে নাছিলে তেওঁলোকে আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত হোৱা নাছিলে আৰু তেওঁলোকৰ সময়ত আচলতে ককাৰ ক্ষেত্ৰতেই হওক বা আইতাৰ ক্ষেত্ৰতেই হওক ককা আইতাই কোৱা মতে তেওঁলোকৰ ওচৰত বিদ্যালয়ৰ অভাৱ আছিলে যাৰ বাবে তেওঁলোকে বিদ্যালয়ত অধ্যয়নৰ সুবিধাৰ পৰা বঞ্চিত হ'ব লগা হৈছিলে তেওঁলোকৰ দিনত বিদ্য়ালয় যাবলৈ বিদ্যালয়লৈ যাবলৈ বহুত কিলোমিটাৰ দূৰ অতিক্ৰম কৰিবলগা হৈছিলে আৰু আ আগৰ দিনত আইতাহঁতৰ দিনত ছোৱালীৰ শিক্ষাৰ প্ৰসাৰ ইমান বেছিকৈ ঘটা নাছিলে যাৰ বাবে ঘৰৰ পৰা ছোৱালীক শিক্ষা দিয়াৰ পৰা ছোৱালীসকলে ঘৰৰ পৰা ঘৰৰ পৰা শিক্ষা লোৱাৰ ক্ষেত্ৰত বাধা পাইছিলে যাৰ বাবে তেওঁলোক শিক্ষিত হোৱাৰ পৰা বঞ্চিত হৈছিলে ককাৰ ক্ষেত্ৰতো ক'বলৈ গ'লে তেনেদৰে বহুত যোজন বাট দূৰত বিদ্যালয়সমূহ থকাৰ বাবে ককায়ো শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ'বলগা হ'ল তেওঁলোকে সৰুতে ভাল শিক্ষাৰ সুবিধা কেতিয়াও পোৱা নাছিলে কাৰণ যদিহে তেওঁলোকৰ ঘৰৰ ওচৰতে বিদ্যালয়সমূহ স্থাপন কৰিলেহেঁতেন বা ঘৰৰ পৰা কিছু নিলগত বিদ্যালয়সমূহ থাকিলেহেঁতেন তেতিয়া তেওঁলোকে ভাল শিক্ষাৰ পৰা কেতিয়াও বঞ্চিত ন'হলহেঁতেন তেওঁলোকে ভাল শিক্ষাৰ সুবিধা পালেহেঁতেন বাধা বুলি ক'লে সেইবোৰেই আগতে বাট পথ ইমান উন্নত নাছিলে যদিও বহুত দূৰত বিদ্যালয়সমূহ অৱস্থিত আছিলে আৰু বিদ্যালয়সমূহৰ অৱস্থাও একেবাৰে শোচনীয় আছিলে আৰু বাট পথৰ যিহেতু অৱস্থা একেবাৰে বেয়া আছিলে সেইকাৰণে বাট পথৰ বাৰিষা কালত বোকা অতিক্ৰম কৰি বিদ্যালয়লৈ যাব লগা হৈছিলে আৰু যাতায়তৰ ব্য়ৱস্থাও ভাল নাছিলে আৰু সেইকাৰণে খোজ কাঢ়িয়ে ইমান দূৰ যাব লগা হৈছিলে আৰু খোজ কাঢ়ি গৈ বিদ্যালয় পোৱাগৈ মানে ক্লাছ আধা পাইছিলগৈ সেই বাবে বিদ্যালয়লৈ যোৱাৰ পৰা ককাহঁত বঞ্চিত হৈছিলে আৰু সুবিধাৰ ক্ষেত্ৰত ক'বলৈ গ'লে সেই যাতায়তৰ সুবিধা নাছিলে বাট পথৰ সুবিধা নাছিলে আৰু বিদ্যালয়সমূহ কাষত ঘৰৰ কাষত বা গাঁৱতে নোহোৱাৰ বাবে দূৰত্ৱ অহাৰ বাবে ঘৰ আৰু বিদ্যালয়ৰ মাজত দূৰত্ব আহি পৰাৰ বাবে ককা আইতাহঁতৰ বিদ্যালয়লৈ যোৱাৰ পৰা বঞ্চিত থাকিব লগা হৈছিলে সেইবোৰে বাধা পাইছিল তেওঁলোকে আৰু এতিয়া সেইবোৰ যদি আমি ক'বলৈ যাওঁ পিতৃ মাতৃ কথা পিতৃ মাতৃৰ ক্ষেত্ৰত কিছু ক্ষেত্ৰত সেইটো দিশ উন্নত হৈছিল যিহেতু সময়খিনিও আধুনিক হৈ হৈ আহি আছিল বা সময়ৰ পৰিৱৰ্তন হৈছিল সেয়েহে গাঁৱতে নহ'লেও অঞ্চলটোত একোখনকৈ বিদ্যালয় বা বিদ্যালয় আছিল প্ৰাথমিক বিদ্যালয়ে হওক বা উচ্চ মাধ্যমিক বিদ্যালয়ে হওক স্থাপন হৈছিল আৰু মহাবিদ্যালয়সমূহতো বহুত দূৰত অৱস্থিত আছিল এতিয়াও আমাৰ অঞ্চলত কোনো মহাবিদ্যালয় নাই এতিয়াও বহুত দূৰলৈ যাব লাগে সেই সময়তে দেউতাহঁতৰ মা দেউতাৰ দিনতে নাছিলে দেউতাই বাৰু অলপ সুবিধা পাইছিলে দেউতাই অঞ্চলটোত এখন হাই স্কুল থকাৰ বাবে বা এল পি স্কুল থকাৰ বাবে দেউতাই শিক্ষা গ্ৰহণ কৰিব পাৰিছিলে কিন্তু ঘৰৰ অৱস্থাও যিহেতু অলপ শোচনীয় আছিলে সেই বাবে দেউতাই হাইস্কুলৰ ডেওনা পাৰ কৰিব নোৱাৰিলে অৰ্থাৎ মেট্ৰিকত উত্তীৰ্ণ হ'ব নোৱাৰিলে দশমমান শ্ৰেণীলৈকে দেউতাই পঢ়িছিলে আৰু মাৰ কথা যদি মই ক'বলৈ যাওঁ মাৰ অঞ্চলটোত কোনো স্কুল বুলিবলৈ কোনো এখন নাছিলে প্ৰাথমিক বিদ্যালয় নাছিলে সেই বাবে কিন্তু মাহঁতে কোৱামতে গাঁৱতে এগৰাকী বাইদেৱে তেওঁলোকক কি কৰিছিলে তেওঁলোকক গোহালিত কেইবাগৰাকীকো মাতি আনি শিক্ষা প্ৰদান কৰিছিলে আৰু মাহঁতৰ শিক্ষাৰ শিক্ষা সিমানেই আছিলে গোহালি ঘৰতেই যি অলপ চলপ শিক্ষা প্ৰদান কৰিছিলে বাইদেউগৰাকীয়ে সেইখিনিকে লৈ মাহঁত মাহঁতে সেইখিনিকে ল'ব পাৰিছিলে আৰু দেউতাই বাৰু দশমমান শ্ৰেণীলৈকে দশমমান শ্ৰেণীলৈকে শিক্ষা লাভ কৰিবলৈ সুযোগ পালে

ইমানখিনিয়ে